আমাৰ ঘৰত থকা ইলেকট্র'নিকছ সামগ্ৰীসমূহৰ তালিকাখন এনেধৰণৰ ৱাছিং মেচিন টি ভি কম্পিউটাৰ মাইক্ৰ'ৱেভ ইণ্ডাকচন বৈদ্যুতিক পাংখা আৰু এটা ইনভাৰ্টাৰ ৱাছিং মেচিনটো লোৱা আজি তিনিমাহ হ'ল বিশেষকৈ কাপোৰ ধোৱাত সুবিধা হ'বৰ কাৰণে ৱাছিং মেচিনটো লোৱা হ'ল টিভিটো লোৱা আজি এবছৰ হ'ল আগৰটো বেয়া হোৱাৰ কাৰণে নতুনকৈ এইটো ল'বলগা হ'ল বাকী কম্পিউটাৰটো লোৱা হ'ল আপোনাৰ আজি তিনিমাহ মান হ'ল কিহৰ কাৰণে মানে কম্পিউটাৰত কিছুমান কাম কৰিবলৈ সুবিধা হয় আজিকালি মাইক্ৰ'ৱেভটো লোৱা আজি দুবছৰ হ'ল মাইক্ৰৱেভটোত কিছুমান বস্তু গৰম কৰি আকৌ পুনৰাই সেকি খাবলৈ সুবিধা হয় আৰু ইণ্ডাকচনটো লোৱা আজি চাৰিবছৰমান হ'ল ইণ্ডাকচনটো লোৱা হ'ল এইটো কৰণেই যে কেতিয়াবা ৰন্ধন গেছৰ নাটনিৰ সময়ত ইণ্ডাকচনটো থাকিলে বহুত সুবিধা হয় আজি চাৰি বছৰমান আগতে কি হৈছিল আমাৰ ইয়াত ৰন্ধন গেছটো বিছাৰিলেই পোৱা নগৈছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কাৰণে শাৰী পাতিবলগীয়া হৈছিল সেইটো সময়ত সেই কাৰণে ইণ্ডাকচন কুক টপটো লোৱা হৈ হৈছিল আৰু ইণ্ডাকচনটো লোৱা পৰা লোৱাৰ কাৰণে সেইটো সময়ত আমাৰ যথেষ্ট সুবিধাও হ'ল কেতিয়াবা আপাতকালীন অৱস্থাত ৰন্ধা বঢ়াৰ কাৰণে বিশেষ সমস্যাৰ সন্মুখীন হ'বলগীয়া আমি নহৈছিল বাকী ইনভাৰ্টাৰটো লোৱা আজি প্ৰায় ছবছৰ হ'ল ইনভাৰ্টাৰটো লোৱা হ'ল এইটো কাৰণে আমাৰ ইয়াত ল'ড ছেডিংটো সঘনাই হৈ থাকে সেইকাৰণে ল'ড ছেডিঙৰ সময়ত সুবিধা হোৱাকৈ আপোনাৰ এই ইনভাৰ্টাৰটো লোৱা হ'ল